আগতে আমি দৰৱ পাতি কাৰণে হাঁহাকাৰ কৰিবলগা হয় দৰৱ বিচাৰি এঠাইৰ পৰা

হিমন্ত ছাৰে সুবিধাও দিছে তেনেকৈ আয়ুস্মান কাৰ্ডৰ পৰা আৰু আজিকালি আয়ুস্মান কাৰ্ড থাকিলে মানুহে

আৰু আমিও আগতে যিকোনো দৰৱ পাতি বিচাৰি গ'লে হস্পিতেলত নেপাওঁ এতিয়া পাওঁ ডক্টৰো

চিভিল এখন আছে চিভিল আছে তাতো আৰু ৰোগীক বহুত

নিৰোগী হৈছে আজিকালি আৰু বহুত আগতকৈ বহুত গুণ উন্নত হোৱা দেখা পাইছোঁ

আৰু উন্নত হোৱাতো বিচাৰোঁ

এম্বুলেন্স আজিকালি ফোন কৰিলে চিভিলৰ পৰা হ'লেও আহে আৰু আমাৰো ইয়াত যেনে ওচৰতে এখন আছে তাতো আজিকালি যিকোনো বেমাৰত তেজ পৰীক্ষা কৰাই হওক বা এক্সএ কৰা হওক সেইবোৰ সুবিধা আনিছে

ভালে পাইছে সেইবোৰ হোৱা পোৱা হোৱাৰ পৰা আৰু যাতে আমাৰ অসমত

সেইয়াই কামনা সেয়াকে কৈ মোৰ বক্তৃতা আজিলৈ সামৰণি মাৰিছোঁ